হেল্ল' অঁ এইটো ড্ৰাইভাৰ অৰুণদাৰ তাত লাগিছেনে অঁ এই আমি যে কালি গৈছিলোঁ এফালে এই নৱনীতা গোহাঁইজানৰ অঁ কাইলৈ আকৌ এফালে যাম বুলি ভাবিছোঁ সেইকাৰণে আপোনাৰ গাড়ীখনকে লৈ যাওঁ বুলি ভাবিছোঁ কাইলৈ নটামান বজাত আহিব পাৰিলেও হ'ব আপুনি পাৰিব নে অঁ ঠিক আছে হেৰি আমি ভালেকেইজনে যাম বাৰু নটামান বজাতে যাম বুলি ভাবিছোঁ আমি বাৰু ওলাই মেলি ৰেডি হৈয়ে থাকিম আপুনি নটামান বজাত পোৱাকৈ আহিলেই হ'ব